হেল্ল' দাদা মই বিশ্বনাথ চাৰিআলি নামবাঘমৰা গাঁৱৰ পৰা কৈছোঁ মই এনেকৈ কেব এখন বুক কৰিব লাগিছিলে মানে মই সাত তাৰিখে ঢেকিয়াজুলিলৈ যাম তাকে আপোনালোকৰ মানে এখন বুক কৰি পেলাই কেইটা কেইটামানত যাম সেয়া ঠিক ঠাক কৰি আপোনাৰ লগত কথা বতৰা পাতিবৰ কাৰণেই ফোন কৰিছোঁ হয় আমি সাত তাৰিখে ৰাতিপুৱা আঠটা মান বজাত যাম বুলি ভাবিছোঁ ঢেকিয়াজুলি হস্পিটেল কলনিলৈ যাম বিশ্বনাথ চাৰিআলি নামবাঘমৰাৰ পৰা হয় আপুনি ভাড়াটো কেনেকৈ লয় কি কৰে আমাক সবিশেষ জনাওক হয় আমি মোৰ হাজবেণ যাব মোৰ ল'ৰাটো যাব আৰু মা মই আমি চাৰিজন যাম বুলি ভাবিছোঁ হয় আপুনি ভাড়াটো কিমান হয় কি হয় এই নম্বৰতে আকৌ ফোন এটা কৰি আমাক জনাব হয় হ'ব দিয়ক জনাব খালি